অঁ দাদা লাগচি না

মোৰ বাৰ্থডে পাৰ্টি আছিল মোৰ নাম বুবুল দাস মানে এখন মানে বুক কৰিব লাগিছিল টেবুল এখন বুক কৰিব লাগিছিল আজি কালি মানে টেবুল নাপায় ন চ' আগতীয়াকৈ ক'ব বুক কৰি থব খুজিছিলোঁ

কিবা অফাৰ চলি আছে নেকি এতিয়া

হয় অফাৰ চলি আছে অঁ

ৰাতিলৈ হ'বনে ৰাতি যাম মানে দিনত নাযাওঁ দিনত অলপ আমাৰ প্ৰৱলেম হয় চ' ৰাতিক লেগিন থৈ দিম ঠিক আছে দিয়ক দিয়ক দিয়ক ঠিক আছে